আমাৰ গাঁৱৰ ঐতিহাসিক ঘটনা বুলি ক'লে আমাৰ গাঁৱত এটা ডাঙৰ পুখুৰী আছে পুখুৰীটো বৰপুখুৰী বুলিয়েই জনাজাত সেইটো পুখুৰী আগতে ককাহঁতে কোৱামতে পথাৰত চৰি থকা জীৱ জন্তুৱে পানী খাবলৈ খন্দোৱা হৈছিল তাৰপিছত মাছমৰীয়াসকলৰ মুখৰ পৰা জনা গ'ল যে পুখুৰীটোত জলকুঁৱৰী ওলায় সেইকাৰণে এতিয়া যিমানেই মাছ মাৰিবলৈ যায় পুখুৰীটোত আগতীয়াকৈ চাকি বা ধূপ ধূনা জ্বলাই পিনি জলকুঁৱৰীক প্ৰাৰ্থনা কৰিপিনি মাছ মাৰে সেই পুখুৰীটোৰ আৰু এটা কথা শুনিছিলোঁ এতিয়া গাঁৱত যদি কিবা মানুহৰ ঘৰত সকাম বা বিয়া বাৰু হয় তাৰকাৰণে যিমানখিনি বাচন বৰ্তন কাঁহী বাতি প্ৰয়োজন হয় বা অলংকাৰৰ প্ৰয়োজন হয় সেইখিনি পাবৰ কাৰণে আগদিনাখন ঘৰৰ গৃহস্থই গৈপিনি পুখুৰীটোত চাকি বা ধূপ ধূনা জ্বলাই পিনি কৈ থৈ আহে যে মোৰ কাৰণে এইখিনি এইখিনি বস্তু লাগে পাছদিনাখন ৰাতিপুৱাই গৃহস্থই যায় তাত পানীত উপঙি থাকে যিখিনি বস্তুৰ কথা তেওঁলোকে কৈ থৈ আহিছিলে সেইখিনি বস্তু আনি তেওঁলোকে প্ৰয়োজন অনুসৰি ব্য়ৱহাৰ কৰে ব্য়ৱহাৰ কৰাৰ পিছত পাছদিনাখন বা তাৰ পাছদিনাখন ধুই মেলি আকৌ পুখুৰীটোত গৈপিনি ধূপ ধূনা জ্বলাই চাকি তাকি জ্বলাই প্ৰাৰ্থনা কৰিপিনি ঘূৰাই দি থৈ আহে আজিকালি পিছে নোলায় আৰু পুখুৰীটোত আগতে ৰূপৰ নাও এখন ওলাইছে বুলিও কোৱা শুনিছিলোঁ আজিকালি এইবোৰ নোলোৱা হ'ল মানুহবিলাকে বস্তুবিলাক আনে আনিপিনি ঘূৰাই নিদিয়া হ'ল সেইটোকাৰণে আজিকালি দেখা পোৱা নাযায়